মই অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে ভালকৈ ওলাই নাহিলে মই আকৌ নতুনকৈ সেই ৰেচিপিটো বনাবলৈ চেষ্টা কৰিম কাৰণ পুৰণা ৰেচিপিটো নতুন কৰিবলৈ যাওঁতে হয়তো সেইটো আকৌ বেয়া হ'ব আকৌ সময়ো নষ্ট হ'ব সেইবাবে মই নতুনকৈ বনাবলৈ চেষ্টা কৰিম নতুন ৰেচিপিটো